লকডাউনৰ সময়ত মই বিভিন্ন ৰেচিপি ৰান্ধিবলৈ প্ৰয়াস কৰিলোঁ তাৰ ভিতৰত হ'ল কেক কেক মই আগতে ৰান্ধি বনাই পোৱা নাছিলোঁ কিন্তু লক ডাউনৰ সময়ত মই ইউটিউবৰ পৰা চাই চাই বিভিন্ন প্ৰকাৰৰ কেক বনাবলৈ শিকিলোঁ আৰু এতিয়া বনাই আছোঁ খাবলৈ প্ৰথম অৱস্থাত বেছি সোৱাদজনক হোৱা নাছিল কিন্তু তাৰ পিছত লাহে লাহে ই সোৱাদজনক হ'ল আৰু এতিয়া নিশ্চয় ভালকৈ জানো তাৰ ভিতৰত তাৰ পিছত আন কিছুমান উত্তৰ ভাৰতীয় ৰেচিপি যেনে বিৰিয়ানি পোলাও তাৰ পিছত নান এইবিলাক বনাবলৈ শিকিলোঁ আৰু ঘৰৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিলোঁ এইবিলাক খাই নিশ্চয় বৰ্তমান ভালেই লাগে আৰু ইয়াৰ উপৰিও আমাৰ অসমীয়া খাদ্য কিছুমান আছে যেনে মাছটেঙা খাৰলি তাৰ উপৰিও ক'লা কচু আৰু তাৰ লগত আমি কল পচলা পানীটেঙা তাৰ পিছত খৰিচা মাছ পোৰা এইবিলাক অসমীয়া খাদ্য আমি লকডাউনৰ সময়ত চেষ্টা কৰিলোঁ আৰু ৰান্ধিবলৈ ৰান্ধিলোঁ আৰু ঘৰৰ পৰিয়ালৰ সৈতে আমি উপভোগ কৰিলোঁ